হেল্ল' ফাৰুক ইষ্ট'ৰ হয়নে আচ্ছা দাদা হেৰি মই মানে আপোনালোকৰ তাতে দুমাহমানৰ আগতে এটা ৰিয়েলমি ফোন লৈছিলোঁ মানে ফোনটো মানে এতিয়া এনেকুৱা বেয়া ফোন এটা আপুনি মোক দিলে মই কি ক'ম আপোনাক মোৰ ফোনটো ইমানেই শ্ল' ইমান হেং মাৰে দুমাহ হোৱা নাই লোৱা কিন্তু ফোনটো মানে মোৰ একো স্পেচেই নাই আপুনি মই ইমান দাম দি কিনিলোঁ মই টুৱেন্টী থাওজেণ্ড দি ফোনটো ল'লোঁ কিন্তু আপুনি মোক ইমান বেয়া ফোন এটা দিলে আৰু মই আপোনালোকৰ দোকান এখনৰ কথা বিৰাট ভালকৈ শুনাৰ কাৰণেহে মই আপোনালোকৰ তাত ল'বলে গৈছিলোঁ কিন্তু এনেকুৱা ফোন এটা আপুনি মোক এনেকুৱা বেয়া ফোন এটা দিলে আৰু ইমান দামত আপুনি বিক্ৰী কৰিলে ফোনটো মানে মই ইউজেই কৰিব নোৱাৰোঁ আপুনি ডিচপ্লে লগাই ডিচপ্লেখন কি ডিচপ্লে দিলে আপুনি এবাৰ পৰা লগে লগে মোৰ ডিচপ্লেখন ভাঙি গ'ল আৰু টেম্পাৰ গ্লাছখনো আপুনি ইমান বেয়া দিলে আপুনিটো মোক কৈছিলে ন ভাল গৰিলা গ্লাছ এখন দিম বুলি কিন্তু সেইখন মানে কি দিলে মানে আপুনি এবাৰ পৰা লগে লগে ভাঙি গ'ল মোবাইলটো আৰু মোবাইলটোৰ কোনো স্পেচ নাই নেটৱৰ্ক নাহে শ্ল' হয় হেং মাৰে কিন্তু আপুনি কিয় এনেকুৱা কৰিলে মানে কাৰণ মোৰ টুৱেন্টী থাওজেণ্ডটোতো মোৰ ইনেই অহা নাছিলে ন মইতো বহুত কষ্টৰেহে ফোনটো লৈছিলোঁ কিন্তু আপুনি মোক ইমান বেয়া প্ৰডাক্ট এটা দিল দিলে আপোনালোকৰ দোকানৰ কথা মই বহুত ভাল ভাল শুনা কাৰণেহে মই আপোনালোকৰ দোকানখনলৈ গৈছিলোঁ কিন্তু এনেকুৱা আপুনি কিয় কৰিলে মানে মোৰ লগত এতিয়া আপোনালোকৰ মই এতিয়া এজন কাষ্টমাৰে বেয়া পাইছোঁ মইতো দহজনক ক'ম ন আপোনাৰ দোকানখনৰ কথা ত' আপুনি মানে অকণ ভাবি চিন্তি বস্তুবিলাক দিব লাগে ছেকেণ্ড হেণ্ড বস্তু দিছে নেকি বাৰু কোনোবাই ইউজ কৰা বস্তু দিলে নেকি মোক আপোনালোকে যে ফোনটো ইমানেই বেয়া ফোন এটা আপুনি মোক দি দিলে টুৱেন্টী থাওজেণ্ডটো মোৰ ইনেই অহা নাছিল নহয় দাদা আপুনি সেইটো বস্তু অলপ বুজি পাব লাগে ন ইমান বেয়া ফোন ইউজ কৰিব নোৱাৰোঁ মই এত এতিয়া মই টুৱেন্টী থাওজেণ্ড এটা ক'ত পাম আকৌ বে বেলেগ ফোন এটা ল'ব কাৰণে সেইটো বস্তু বুজিব লাগে ন আপুনি দাদা ইমান বেয়া ফোন এটা মোক আপুনি দিলে কিয় কৰিলে বাৰু এইবিলাক বস্তু কাৰণ আপোনালাকে কাষ্টমাৰক এনেকৈ আপোনালোকে হাৰাইচমেন দিব নোৱাৰে ন বেয়া বস্তু দি পেলাই আপোনালোকে বুজিব লাগে সেইখিনি কথা এতিয়া মই টুৱেন্টী থাওজেণ্ড দি ফোন ল'লোঁ মই এতিয়া এতিয়াটো আকৌ এটা ফোন ল'ব নোৱাৰোঁ আপুনি সেইটো বস্তু মানে কিয় এনেকুৱা আপুনি এনেকুৱা প্ৰডাক্ট কিয় ৰাখে মানে আৰু মানুহক ইমান বুৰ্বক বনাই পেলাই বস্তুবোৰ কিয় দিয়ে মানে আপোনালোকে কাৰণ একো স্পেচ নাই আপুনি মোক কৈছিলে ফাইফ জি বি হয় ৰেম বহুত আছে ভাল হয় ৰিয়েলমি নতুন আহিছে এইটো ল'ব পাৰে সেইকাৰণে মই লৈছিলোঁ ফোনটো কিন্তু আপুনি যে এনেকুৱা বেয়া ফোন এটা মোক দিলে যে মানে মই চলাবই পৰা নাই দুমাহ হ'ল ফ'ন ডিচপ্লে ভাঙি চেচ টেম্পাৰ নাই টেম্পাৰখনো লগালে টেম্পাৰখনো বেয়া এনেকুৱা নকৰিব দাদা কাৰণ আমাৰ টকাবিলাক গছত নালাগেতো ন এতিয়া বহুত টুৱেন্টী থাওজেণ্ড এটা আমি বহু কষ্টৰে গোটাই পেলাই ফ'ন এটা লওঁ তাৰ পিছতো ত' আপোনালোকে এনেকৈ যদি আমাক ঠগায় কেনেকৈ হ'ব আৰু কাষ্টমাৰৰ ছেটিফেচফেকচন লাগে ন আপোনালোকৰ দোকান এখন চলিবলৈ হ'লেতো অকণমান সেইখিনি আপোনালোকে চাব লাগে ন কথাখিনি যে মোক এতিয়া বেয়া ফোন দিলে মই দহজনক ক'ম এইখন দোকানখনত নাযাব দোকানখনৰ বস্তুবিলাক বেয়া দিয়ে সেইটো বস্তু আপুনি অকণমান চিন্তা কৰি চাব লাগে ন দাদা ইমান বেয়া ফোন দিলে মোক আপুনি